হেল্ল' দাদা মানে এই শ্বিলঙত যাম আমি গতিকে আপোনাৰ গাড়ী এখন লাগিছিল গাড়ী এখন ভাল অৱস্থাৰ এখন গাড়ী লাগিছিল হেৰি গাড়ী আৰু জীপ বা ট্ৰেভেলাৰ যিকোনো ডাঙৰ ভাল মানে কমফৰ্টেবল গাড়ী এখন লাগে আমি পাঁচজন মান আছোঁ আৰু বাচ্ছা আছে গতিকে অকণমান ভাল ড্ৰাইভাৰ এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ এটা পঠাই দিব আৰু গাড়ীখনৰ কণ্ডিশ্যনটো মানে আৰু কি আৰু শ্বেক কৰিব ৰাতিপুৱা অহাৰ আগতে আৰু কেইটামানত আহিলে ভাল হ'ব এইটো ড্ৰাইভাৰ জনক জনাব দিব আমি গুৱাহাটীৰ পৰাই যাম ইয়াৰ পৰা আমি আগতেই আগদিনাই গুছি যাম গুৱাহাটীৰ পৰা আমি শ্বিলং গুছি যাম গতিকে গুৱাহাটীৰ পৰা ভাড়াটো ধৰিব কিমান লয় আৰু দামটো অলপ বহুত বেছি নক'ব আৰু অলপ কমাই ক'ব আপোনাৰ এজেঞ্চীৰ কথা শুনিছোঁ ভাল ভাল বুলি শুনিছোঁ সেইকাৰণে আপোনাক যোগাযোগ কৰিছোঁ আমাৰ বাচ্ছা যাবতো গতিকে মানে অকণমান ড্ৰাইভাৰটো মেটাৰ কৰে আৰু ড্ৰাইভাৰটো অলপ ভালকৈ ভাল মানে আমাৰ লগত কথা বতৰা বা বিহেভিয়াৰ বা যিকোনো বেয়া বেয়া মানে অভ্যাস নথকা ড্ৰাইভাৰ হ'লে ভাল বাচ্ছা লৈ যাম ন সৰু বাচ্ছা আছে দুবছৰীয়া এজন আছে পাঁচবছৰীয়া আছে গতিকে সিহঁতে অলপমান খোৱা লোৱা গাড়ীৰে গাড়ীতো খোৱা লোৱা কৰিব পাৰে দুষ্টালি কৰি কৰিব পাৰে গতিকে অলপ স্পেচ থকা গাড়ী হ'লে ভাল আৰু অলপমান নতুন গাড়ী দি পঠাব সেইয়া আৰু আৰু ড্ৰাই ডাই হেৰিটো চাব আৰু ভাড়াটো চাব আৰু পাহাৰীয়া ৰাস্তাতো শ্বিলঙত যাম গতিকে আৰু এইটোৰ জেগাকিটা অকণমান জনা মানুহ পঠাই দিব আপুনি যাতে এ ধৰিব পাৰে আৰু জেগা কিমান জেগা কিমানদিন চাব পাৰোঁ এদিন থাকিম এদিন থাকিম নেক্সট দিনা গধূলি গুছি আহিম আৰু গুৱাহাটীলৈ গতিকে আপুনি চাই দিব ভালকৈ